মই যেতিয়া মাছ ধৰিবলৈ যাওঁ মোৰ লগত বিশেষকৈ মই জাল এখন নিওঁ লাঙি জাল আৰু কেতিয়াবা কেতিয়াবা আঁঠুৱা অৰ্থাৎ নেট নেটৰ ব্যৱহাৰ কৰোঁ এই কেইবছৰমানৰ ভিতৰতে আমাৰ অঞ্চলবিলাকত মানে মাছ ধৰা প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ সলনি হৈ গৈছে এনেকুৱা হৈছে যে আমাৰ আগৰ যিবিলাক খাাল আছিলে বা বিল আছিলে ডাঙৰ ডাঙৰ পুখুৰীবিলাক আছিলে তাত যথেষ্ট মাছ আছিলে তাত ধৰক বাঁহৰ কাঠিৰে তৈয়াৰ কৰা চালনী জকাই চেপা তেনেকুৱা সৰু সৰু কিছুমান সঁজুলি লৈ গ'লেও যথেষ্ট মাছ পোৱা হৈছিলে আৰু সময় অনু সময় অনুসৰি আমাৰ খাল বিলবিলাক বাম হৈ আহিব ধৰিছে আৰু লগতে মানুহৰ পৰিমাণবিলাক মানুহ যেতিয়া ঘনত্ব বাঢ়িছে খুব বেছি মানুহে মাছ ধৰিবলৈ লৈছে সেই অনুপাতে মাছবোৰ কমি আহিছে আগৰ কিছুমান মাছটো এতিয়া আমাৰ গাঁৱত নাইকিয়াই হৈ গৈছে আগতে যিবিলাক আমি সৰু থৈ থাকোঁতে যেতিয়া দেখিছিলোঁ যে চালনীখন লৈ গৈ কোনোবা এটা পুখুৰীত অলপ সময় মাছ ধৰিলে যথেষ্টখিনি মাছ পোৱা হয় আৰু তাক আমি খাব পাৰোঁ কিন্তু এতিয়া এনেকুৱা হৈছে যে আমি পোন্ধৰ বিছজন ল'ৰা গৈও দিনটো মাছ ধৰিলেও মাছ ইমান পোৱা নহয় সৰু সৰু কিছুমান মাছেই পোৱা হয় বিশেষকৈ ডাঙৰ মাছবিলাকতো কমি গৈছে সৰু সৰু মাছবিলাকে আমি পাওঁ কেতিয়াবা যাওঁ আৰু ইয়াৰ পাছত এটা কথা আহি পৰিলে যে খাল বিলবিলাক যেতিয়া বাম হৈ আহিলে এই খন্দাৰ ব্যৱস্থাটো কিন্তু কিছুমান গাঁৱত হৈছে যে খান্দিছে কিন্তু খন্দাৰ পাছত এটা বিষয় হৈছে যে বস্তুখিনি ব্যক্তিগত নিচিনা হৈ পৰিছে মানে যে মই আছিলোঁ কামটো খালটো খান্দোতে ব্যক্তিগত হিচাপত সেই খালটো তেনেকুৱা হৈছে সেই এই গাঁৱৰ কিছুমান মানুহে এতিয়া সেই খাল বিলবিলাকত মাছ মাৰিবলৈ নোপোৱা হৈছে আগতে মাছ ধৰিলে যথেষ্ট ভাল লাগে এতিয়া মাছ ধৰিবলৈ মাছেই কমি আহিছে মাছৰ সংখ্যা কমিছে সেইবাবে আমি মাছ বিশেষ নাপাওঁৱে আৰু এতিয়া এনেকুৱা হৈছে এই এই বছৰে মই মাছ ধৰিব গৈছিলোঁ খুব কম মাছে পালোঁ মানে ধৰক সৰু সৰু মাছ কিছুমান পালোঁ তেতিয়া কিন্তু আমি আঁঠুৱা লৈ গৈছিলোঁ নেট লৈ গৈছিলোঁ নেটটো লৈ গৈ চুচি দিছিলোঁ যথেষ্ট যিমান পৰিমাণৰ মাছ আছিল যদিও মানে যথেষ্টখিনি মাছ ধৰাই হৈ গ'ল আৰু সেই অনুপাতে মাছটো যদি ধৰা হৈ গৈ থাকে খুব কম সময়ত মাছবোৰ বিল বিলুপ্ত হৈ যাব কিছুমান মাছটো এতিয়া আমি আগতে কিছুমান চেঙা মাছ দেখিছিলোঁ সেই চেঙা মাছবিলাক আজিকালি নেদেখাই হ'লোঁ ধৰক কুচিয়াবোৰ কুচিয়াবোৰ কমি আহিছে সেই মানে আগৰ যিবিলাক কাৱৈ মাছ আছিলে সেই কাৱৈ মাছবিলাক মানে সংখ্যাত কমি আহিছে ঠিক এইটো সময়ত লগত হৈছে কিন্তু মাছ ধৰিবলৈ যাওঁতে বিশেষকৈ মই বেছি দ পানীত মাছ ধৰিব নোৱাৰোঁ সেই বাবে লাঙি জাল এখন লৈ যাওঁ নতুবা আঁঠুৱা লগ লগ হ'লে আঁঠুৱা এখন লৈ যাওঁ নেট এখন লৈ গৈ মাছ ধৰোঁ আৰু মাছ ধৰি মাছ ধৰা মজাটো সুকীয়া মাছ ধৰি বেছি ভাল লাগে কিন্তু আগৰ তুলনাত এতিয়া মাছ ধৰাৰ ক'বলৈ গ'লে বহুত পাৰ্থক্য আহিলে আগৰ বাঁহৰ কাঠি চালনী এখন লৈ গ'লেও আপুনি মাছ এসাঁজো আনিব পাৰে কিন্তু এতিয়া আপুনি ডাঙৰ এখন নেট লৈ গ'লেও মাছ হয়তো নেপাবলৈও আছে ঠিক তেনেকুৱা হৈছে বৰ্তমান অৱস্থাত মাছৰ সংখ্য়াবোৰ কমি আহিছে